হেল্ল' অঁ দাদা মই আপোনাৰ এই হোটেলখনলৈ আহিলোঁ খুবেই ভাল লাগিছে ইয়াৰ পৰিৱেশটো হেৰি অঁ তাকে আমি আজি ডিন ডিনাৰটো ইয়াতে কৰিম বুলি ভাবিছিলোঁ হয় আমি ডিনাৰত মানে কি কি পাম আৰু আৰু প্ৰথমতে হয় হয় হয় অঁ ইষ্টাৰ্টাৰ এইখিনি আছে ন আৰু মেইন ক'ৰ্চত মানে কি কি দিলে ভাল হ'ব চাজেষ্ট কৰক

ন মই মানে কি ইয়াতে নন ভেজো আছে নহয় ন নন ভেজ নন ভেজ অঁ অঁ হেৰি স্পেচিয়েল থালি দুটা অৰ্ডাৰ দিবপৰা যাব তেনেহ'লে অঁ আঠটা বজাৰ আগে আগে হ'লে ভাল আছিল আৰু এইটো ডিনাৰ টাইমটো

হয় হয় অঁ হয় অঁ লগত চিকেনৰ কিবা এটা আইটেম দিব থালি ল'ব এই স্পেচিয়েলি মানে আৰু ফোন কৰিম হয় হয় হয় হয় ঠিক আছে ঠিক ঠিক আছে তেনেহ'লে মই আঠ তাৰ আগতে আপোনাৰ ইয়াৰ হেৰিখিনি পৰিৱেশখিনিকে চাই ল'ম আপুনি হেৰি কৰিব আঠটাৰ আগে আগে মোক অৰ্ডাৰটো দি দিব আৰু তেনেহ'লে হ'ল নে হয় হয় ঠিক আছে থেংক ইউ